আমাৰ ঠাইখনত হোটেল আৰু হোমষ্টে' বহু পৰিমাণে আছে এই হোমষ্টে' বা হোটেলবোৰত পাৰ্কিঙৰ সুবিধা পোৱা যায় খেলা ধূলাৰ সুবিধা পোৱা যায় আৰু খাবৰ বাবে হোটেলো পোৱা যায় আনহাতে যদি কোনোবা পৰ্যটকে গাড়ী নানে তেতিয়া সেই জেগাৰ পৰাই ভাড়া গাড়ীৰ সুবিধা পোৱা যায় আৰু যাৰ দাম অতি সামান্য হয় মোৰ লগৰ ল'ৰাৰ বহুকেইজনৰ হোমষ্টে' আছে মোৰ নিজৰ খুড়াৰ আৰু মাহীৰো হোমষ্টে' আমাৰ ওচৰতে আছে পৰ্যটকসকলৰ পৰা তেওঁলোকে সমস্যা কেতিয়াবা কেতিয়াবা পায় সকলো পৰ্যটকৰ পৰা এই সমস্যাবোৰ পোৱা নাযায় কিছুমান পৰ্যটকে মদ পানী খাই আহি হৈ হাল্লা কৰে কেতিয়াবা উচ্চ স্বৰত গান বাজনা বজায় ওচৰৰ পৰিৱেশটো বিনষ্ট কৰে বা অলপ ভঙা ছিঙা কাপোৰ কানি লেতেৰা কৰা ৰূমৰ ভিতৰতে থু খেকাৰ পেলোৱা আদি কিছু পৰিমাণে সমস্যাৰ সৃষ্টি কৰে